খেতি আৰু পিছ চোতালৰ পৰিস্থিতি প্ৰস্তুত কৰিবপৰা কিছুমান সাধাৰণ প্ৰসাৰ ঘৰত পোহা চৰাই হৈছে কুকুৰা হাঁহ পাৰ ৰাজহাঁহ চীনা হাঁহ ইত্যাদি এই হাঁহবিলাক আমি ঘৰুৱাকৈয়ে পুহোঁ কোনো যতন পাতি বা হেৰিয়া বৈজ্ঞানিক নিয়মত নহয় হাঁহৰ ধানৰ তুঁহগুৰি ধান আমি খেতি কৰোঁ সেইবোৰেই খুৱাওঁ উত্তৰ দিশত গড়াল বনাই পেলাই ৰাখোঁ বছৰত মোৰ হাঁহ কমেও ত্ৰিছ চল্লিছটাকৈ ডাঙৰ কৰোঁ কুকুৰাটো বাৰ সোতৰটাকৈ থাকেই কুকুৰা কণী পৰা হয় দছ বাৰজনী তাৰে ঘৰতো খাওঁ বিক্ৰীও কৰোঁ বিক্ৰী কৰি যেনে চাবোন তেল ইত্যাদি ঘৰুৱা আমাৰ মাইকী মানুহৰ যিবোৰ বস্তু সেইবিলাক লওঁ হাঁহ কুকুৰা বেচি ঘৰ প্ৰয়োজনীয় ঠাণ্ডাদিনত ধৰক কাপোৰ কানি লেপ কম্বল ইত্যাদিবিলাক লওঁ এই ৰাজহাঁহ বছৰত দুবাৰেই কণী পাৰে তেওঁলোকৰ ইমান ফল নহ'লেও মানে ঘৰতে মাংসখিনি খাবলৈ হয় আৰু পাৰ চৰাই ঘৰৰ ওপৰত দিয়া হয় তেওঁ সজা বনায় তাত পোৱালি দিয়ে পোৱালি এযোৰ এযোৰকৈ ওলায় সেই জোৰ হিচাপে বেচিলে আমি সাতশ আঠশ টকা পাওঁ সেইবোৰ মোৰ ঘৰুৱা কামতেই লগাওঁ যেনে তাঁতবোৱা সূতা আনোঁ ধৰক কেতিয়াবা ফুৰিবলৈ যোৱাত সহায় হয় এনেকৈয়ে হাঁহ কুকুৰা পুহি আমি নিজকে চলাই নিবলৈ চেষ্টা কৰোঁ কিয়নো আমি খেতিয়ক মানুহ গাঁৱলীয়া মানুহ আমাৰ ইমান বিশেষ পইচা পাতি নাই ইনকম নাই আমি সেইবিলাককে পুহি কুঁহি নিজৰ প্ৰয়োজনীয় বস্তুখিনি নিজে তৈয়াৰ কৰোঁ ধৰক ঘৰত পিন্ধা কাপোৰ কানি হাঁহ পুহিলে মানে এতিয়া আলহী দুলহী আহিলে এটা হাঁহ মাৰিবলগীয়া হয় বজাৰত এটা হাঁহৰ দাম সাতশ আমি এতিয়া ঘৰোৱাকেই সেইটো ঘৰৰপৰা মাৰিলে মানে সেই সাতখ টকা ঘৰখনলৈ বাচি যায় এনেকুৱাকৈ কুকুৰা লোকেল কুকুৰা এতিয়া আমি ঘৰতেই মাৰি খাওঁ এনেইটো বজাৰত কিনা চালানী কুকুৰা কিনো পাওঁ সেই তেনেকৈয়ে আমি পোহোঁ তাৰ উপৰিও হাঁহ যে মই ওচৰতে পুখুৰীত এটা আছে মই বাৰমাহ পুহিয়ে থাকোঁ কাৰণ এটা হাঁহ বেচিলে মোৰ মাহটোৰ এই ধৰক তেল তেল নিমখ বিশেষ দৰকাৰ নহ'লেও অত্যন্ত কিছুমান দৰকাৰী মাইকী মানুহৰ বস্তু থাকে সেইবোৰ আমি নিজে কিনি লওঁ কেতিয়াবা পথাৰত ধান কাটিবলগীয়া হ'লে হাতত পইচা নাথাকিলে সেইবোৰেই ব্যৱহাৰ কৰোঁ এনেকুৱাকৈয়ে আমি চলাই নিওঁ আৰু হেৰি এই চীনা হাঁহ চীনা হাঁহ পুহিলে মানে খালি অলপ দিগদাৰ হয় বাৰু দিগদাৰ হয় যদিও বেলেগ বেলেগ গড়ালত থ'বলগীয়া হয় সিহঁতি অকণমান চাপৰ যে সেইটো কাৰণে তাৰপৰা হাঁহ ৰাজহাঁহ এটা ৰাজহাঁহ বেচিলে এই বাৰশ চৈধ্যশ পোৱা যায় এতিয়া আমি বিজ্ঞানৰ ভিত্তিত পোহা নহয়গৈ যদি সেনেকুৱাকৈ পুহিবলৈ হয় বা কিবা এনেকুৱাবোৰ বুলি শুনিছোঁ এইবোৰ আমি নানোঁ আমি নিজৰ নিজৰভগীয়াকৈ উমনি দিওঁ পোৱালি কণী পাৰে উমনি দিওঁ উমনি দিলে মানে পোৱালি ওলালে আকৌ ডাঙৰ কৰোঁ এনেকৈয়ে আমি চলাই থাকোঁ কোনো কিনা বজাৰৰপৰা কিনি আনি আমি বেপাৰ নকৰোঁ আৰু হাঁহো তেনেকৈ এতিয়া ধৰক এতিয়া কণী পাৰিব কণী পাৰিলে উমনি দিম উমনি দিলে মানে যিখিনি ওলাই সেইখিনিক দানা পাতি খোৱাই ডাঙৰ কৰি আকৌ সেইয়া বেচোঁ এনেকুৱাকেই আমি চলাই থাকোঁ হাঁহৰ ওপৰত তাৰপিছত আকৌ হেৰি ৰাজহাহোঁ ঠিক তেনেকুৱাই হাঁহ কুকুৰা এক এজনীয়ে বাৰটা ওঠৰ বাৰটা ওঠটালৈকে কণী পাৰে ওঠৰটা কণী আমি গোটেইকেইটা নিদিলেও প্ৰথমটো বা শেষৰখিনি নিদিওঁ মাজৰখিনি কণী উমনি দিলে তাতে কেইটামান ঘোলা হয় কেইটামান বাৰু হয় এনেকুৱাকৈ বাৰ তেৰটাকৈ ওলায় ওলালেও আমাৰ মানে খোৱাই খটিয়াই ডাঙৰ কৰালৈকে এজনীয়ে এবাহ কুকুৰা উমনি দিলে আমি কুকুৰা আঠটা নটা পাওঁৱেই তেনেকুৱাকৈয়ে চলি থাকোঁ আৰু এই হাঁহ যে উমনি দিয়া হাঁহটোতো ছিজনতহে হয় দুবাহ দিব পাৰি আৰু বছৰ পাৰ চৰাই পাৰ চৰাই তিনিমাহৰ মূৰে মূৰে উমনি দিয়ে পোৱালি উলিয়াই এহাল এহাল পোৱালি পাৰ চৰাই মোৰ কমেও আঠ নহালমান আছে তেওঁলোকৰ তাৰপৰা আমি মাংসও পাওঁ ভাল খাওঁ বেচোঁও বেচিলে হালত সাতশমান টকাকৈ পাওঁ